ৰন্ধা কামটো একলাই তিৰি মানুহৰ নহয়তো মতা মানুহেও ৰান্ধিব পাৰে মতা মাইকী বুলি কি কথা আছে ৰন্ধাটো মতায়ে কৰবা লাগিব কাৰণ মাইকী মানুহটোই যদি ধৰক মই ইতা কিবা এটা প্ৰাইভেট কামেই হওক কিবা এটা কৰি আছোঁ কৰি থাকলি মতাটোই ত' ভাত ৰান্ধবা লাগব' মতাটোই ভাত নান্ধিলি চলি পলি খাব ক'ৰ পৰা চলি পলিটো খাবাও লাগিল গতিকে মতাটোই ভাত ৰান্ধে মই বাহিৰা কাম কৰোঁ শালৰ কাম কৰোঁ কিবা কৰোঁ কিন্তু মতাটোই ভাত নান্ধলি নহয় না সৰু চলি আছে দুটাকে সৰু চলি আছে সৰু চলি থাকলি সৰু দুটাই ত' ভাত খাবা লাগিব গতিকে মই শালেই ব'ম না ভাতেই ৰান্ধিম না গৰু ছাগাল আছে গৰু ছাগালেই চাম ইতা তেওঁ সেই মানে পাথৰৰ পৰা আহিলাক তেওঁ ভাত দুটা ৰান্ধলাক মই আৰু চলি দুটাক স্কুলৰ পৰা আনবা গ'লো চাইকেলখন লৈ চাইকেলখন লৈ চলি দুটাক আনবা গ'লো দেউতাকে ভাত দুটা ৰান্ধলাক ৰান্ধলি চলিও খালোঁ বাপেক মাকেও খালোঁ তেনেহেন আৰু ময়ো ৰান্ধো দেউতাকে বুলি কথা নাই দেউতাকেও ৰান্ধে ময়ো ৰান্ধো আমাৰ ভাত ৰান্ধা বাঢ়াৰ কোনো মই সেই নক নকৰোঁ মানে কৈছোঁৱেই বিয়া হৈ অহাৰ লগে লগে বোলে চল সেই ভাত কিন্তু একলাই ময়ে ৰান্ধি থাকিব নৰো তেওঁ কয় হ'ব কথা নাই তেৱো সিনকে কৈছে ভাত তেৱেই ৰান্ধে ময়ো ৰান্ধোঁ আৰু বাকী কাম বাকী কানি কাপোৰ ধোৱা কাম তেওঁ নকৰে তেওঁ গৰু ছাগলীৰ কেতিয়াবা দূৰত দিব লাগলি তেওঁ সেইগিলা কৰে আৰু মই ভাত ৰান্ধো আৰু তেওঁ যদি ইফালে কৰে তেতিয়া হ'লে চলিটো যদি দেউতাকে আনবা গ'ল মই ৰান্ধিলোঁ আৰু মই আনবা গ'লে দেউতাকে ৰান্ধলা এনে হেন তাৰমানে ৰন্ধা বঢ়াৰ আমাৰ সেই নাই আচলতে এই মতা মানুহখিনিক ৰন্ধা বঢ়াত থাকলি বেছি ভাল মাইকী মানুহ বহুত কাম কৰবা পাৰে বাহিৰত তোমাৰ শাল আজিকালি গোটৰ বহুত কাম থাকে গোটৰে কাম কৰিলোঁ এই কাপোৰ ধুব লগা থাকিল শাক তুলিব লগা থাকিল গোবৰ ফেলবা থাকিল গৰুৰ গৰুৰ গোবৰ ফেললোঁ থোপা দিব লাগে থোপা দি আৰু ছাগাল আনবা লাগিব ছাগাল দৰখ দিলোঁ সেই পাথৰত ছাগাল আনবা গেলোঁ গৰু আনবা গেলোঁ গৰুক আৰু দানা ৰান্ধি খুৱালোঁ তে মই ভাত কহয় দি ৰান্ধোঁ দেউতাকে ৰান্ধে ভাত দেউতাকে মানে ভাত কেইটা ৰান্ধিলে আৰু মই ছাগাল আনিলোঁ গৰু আনিলোঁ আনি ফেলে এইগিলা ছাগাল গৰু চাম্ভলি চুম্ভলি বান্ধিলোঁ বান্ধি চান্ধি উঠি মই আৰু চলি পলিক গা ধুৱাবা লাগিল গা চা ধুৱাওঁতে মিলাওঁতে দেৰিয়েই হয় তেওঁৰ গৈ ভাত দুটা ৰান্ধলাক ঘৰো সাৰে তেওঁ আলনাৰ কাপোৰো ঠিক কৰে আলনাৰ কাপোৰ ঠিক কৰে বিচনা পাৰে তাৰপিছত ঘৰ সাৰে মই ৰাতিপুৱা উঠি মই চোতালখন সাৰি কানি কাপোৰ ধোওঁ চলি আছে সৰু চলি চলি পলিৰ কানি কাপোৰ ধোওঁ আৰু তেওঁ পাই চাহখিনিয়ে কৰলাক চাহ কৰলাক পিঠা আতলাক পিঠাও আতই চাহ কৰলাক পিঠা আতলাক আৰু মই বাহিৰৰ কামখিনি কৰিলোঁ গৰু ছাগালৰ এইগিলাক গলি চলি চাফা কৰলোঁ তাৰ পিছত দেউতাকে চাহ কৰি চলি দুটাক আৰু টিফিন দিবা লাগে টিফিনো বনালাক দেউতাকে টিফিন আমাৰ আৰ বনেই দিওঁ ঘৰতেই বওঁ মই আটাখিনি ৰাতি মাৰি থৈ দিলোঁ দেউতাকে বেললাকো পুৰলাকো আলু ভাজলাক ভাজি টিফিনত ভৰাই দিলাক দেউতাকে মই গা ধুই নাহতে তেওঁৰ হয়েই কাম প্ৰায় আমাৰ আৰু সিনকে দুয়ো ভাগা জোগাকে কাম কৰোঁ আৰ তাৰমানে মই যদি বাহিৰত ৰাতিপুৱা ওলাই চোতাল ঘৰ সাৰি বাচন চাচন ধুবা লাগিল তেওঁ ঘৰতো সাৰলাক সাৰি বিচনা কেইখানো ঠিক কৰলাক কৰি আলনাডালো ঠিক কৰলাক চলিৰ কানি কাপোৰ ঠিক কৰলাক জোতা মোজা ঠিক কৰলাক জোতা মোজা ঠিক কৰি ময়ো গা চা ধুই আহি চাহ তাহ খালোঁ খাই চাহখিনি ময়ে কৰিলোঁ তেওঁ আৰু বেলেগ কৰলাক গৰু দিবা যাব দূৰক লেগি এনেহান তাৰমানে দুয়ে ভাগা ভাগিকে কামখিনি গোটেইখিনি কৰোঁ তেনেকে আৰু আচলতে তিৰি মানুহ ভাত ৰান্ধাই যি এটা কাম সেইটো নহয় আচলতে তিৰি মানুহৰ বহুত কাম থাকে সেইকাৰণে মতা মানুহখিনিক ইতা আজ বুজি পোৱা প' হৈছে আজিকালি আগতে কিন্তু মতা মানুহখিনি বুজি নাপাইছিল তাৰমানে তিৰি মানুহটোক কেৱল ভাত ৰন্ধাতেই ব্যস্ত কৰি ৰাখিছিল ত' আজিকালি মতাগিলাই নকৰে আজিকালি মতা গিলাই বহুত জনা হৈছে আজিকালি মতাখিনি প্ৰায় মাইকী মানুহখিনিকে ওলেই যাবা দেই মতা মানুহখিনি ওলাই নাযায় কাৰণ মতা মানুহখিনি আজিকালি ৰেচন কাৰ্ডত হওক কিবা হেৰিয়াত হওক অৰুণোদয়েই হওক চব মাইকী মানুহখিনিকে দেই না সেই কাৰণে মানুহখিনি মাইকী মানুহখিনি বাহিৰত বেছি ঘূৰবা লগা হৈছে সেই কাৰণে ইতা মতাগিলাই বুজি পোৱা হৈছে কথাখিনি বুজি পোৱাৰ কাৰণে মতাগিলাই ইতা পাকঘৰত যাব হেলা নকৰে মানে আগুৱাই যায়েই আৰু আজিকালি তাৰমানে পি তিৰিৰে বেছি সেই হান না কাম থাকে এই অৰুণোদয়ৰ কাৰণে ফ'ৰ্ম আনবা গ'লো কিবা কৰবা গ'লো এই ব্লকক গ'লো পঞ্চায়তক গ'লো গাঁওসভাৰ মিটিং হ'ল তাকো গ'লো মতাটোই ত' ইতা নাযায় মতাটোই ঘৰত থাকে চলি দুটাও স্কুলৰ পৰা আনলাক ভাতো ৰান্ধলাক মই আৰ সেইখিনি অৰুণোদয়ৰ কাৰণে আজি চাৰিদিনমান ঘূৰিলোঁ অৰুণোদয়ৰ ক'বাত ফৰ্ম এখান আনি ফেলে জমা দিওঁ ৰহ পঞ্চায়তক গ'লো আৰু কিবা এখন কিবা লগা হ'ল য'ত ত' এছ ডি চি অফিছত যাবা লগা হ'ল তাৰপৰা ইনকাম চাৰ্টিফিকেট এখান উলিয়াব গ'লো তাৰে দেউতাকক আৰ মই ৰখা নাই আৰ ময়ে গ'লো তিত্তে দেউতাকে ঘৰৰ কামখিনি কৰলাক তেওঁৰতে ঘৰৰ গোটেই খিনি কাম কৰে ৰন্ধা বঢ়াও কৰলাক গৰু ছাগলীও চম্ভলিলাক চলিও আনলাক মই সিফালৰ কামত থাকিলোঁ সেই কাৰণে আজিকালি মতা মাইকী বুলি কোনো কামৰ চিন নাই চবেই চব কৰিব পাৰে এইগিলা একো অসুবিধা নাই সেই কাৰণে আমি তাৰমানে মতা মাইকী চব সমান কৰি দিছোঁ সমান অধিকাৰ আগৰ দিনত কিন্তু নাছিল আগৰ দিনত তিৰিগিলাক তাৰমানে ঘৰৰ চাকৰ কৰি ৰাখিছিল কিন্তু আজিকালি চাকৰ কৰি নাৰাখে আজিকালি বহুত জনা হৈছে হোৱাৰ কাৰণে তাৰমানে